অসমীয়া ভাষাটোৱে যদি ৰাজ্য়ৰ সাংস্কৃতিক পৰিচয়ত কিবা ভূমিকা পালন কৰিছেনে বুলি মোক সুধে মই প্ৰথমেই ক'ম অসমীয়া ভাষাটোৱে আমাৰ অসমীয়া জাতিৰ এটা অন্যতম পৰিচয় চিৰ চেনেহী মোৰ ভাষা জননী য'ত মানে আমি মানে আমাৰ ভাষা জননী ভাষা জননী মানে কি আমি আমাৰ ভাষাটোক মাতৃ ৰূপে ভাবোঁ অসমীয়া ভাষাটোক বিশেষকৈ কাৰণ প্ৰতিজন অসমীয়াৰ হৃদয়ত আছে আমাৰ অসমীয়া ভাষাটো আৰু অসমীয়া ভাষাটো আমি প্ৰথম আমি স্কুলত গৈয়ে পা পাইছিলোঁ যে স্বৰবৰ্ণ ব্যঞ্জনবৰ্ণ অ আ ক খ অ ফলা ক ফলা গতিকে তাৰে পৰাই আমাৰ পৰিচয় তাৰে পৰাই আমাৰ অসমীয়া ভাষাটো মানে সৰ্বাংগসুন্দৰ ভাৱে আমি কৈ যাব পাৰোঁ কিন্তু তাৰে আগত আমি মাৰ পেটত থকাৰে পৰাই আমি অসমীয়া ভাষা শুনো গতিকে সাংস্কৃতিক পৰিচয় বুলি ক'লে প্ৰথম শব্দটো হ'ব মা কাৰণ মা আমি মুখেৰে মাতিব পৰা প্ৰথম শব্দটোৱে হ'ল মা আৰু মা অসমীয়া ভাষাৰ মাতৃ মানে মা মানে মাতৃ আৰু অসমীয়া ভাষাটো আচলতে সংস্কৃত দেৱনাগৰী এইচব ভাষাৰ সংমিশ্ৰণত গঠিত এটা ভাষা গতিকে ইয়াৰ ব্য়াকৰণিক দিশটো খুব বেছি মানে আমি ব্য়াকৰণিক ভাৱে আমি অসমীয়া ভাষাটো খুব ধনী চহকী ভাষা গতিকে অসমীয়া ভাষাটোৰ সাংস্কৃতিক পৰিচয় আমাৰ অসমীয়া কিছুমান গীত মাত নাটৰ মাজেৰে আমাৰ অসমীয়া ভাষাটোৱে আমাৰ অসমীয়া সাংস্কৃতিক পৰিচয়টো দাঙি ধৰিছে এতিয়া বিহুগীত বিহুগীত পৃথিৱীৰ ক'তো পাবলৈ নাই অসমীয়াতে আছে আৰু এয়া হ'ল অসমীয়া অসমৰ বিহুগীত সেইবোৰ আগতে মানুহে মুখে মুখে গাইছিল তাৰপিছত লিখিত ৰূপ পায় অসমীয়া ভাষাত সেইয়াই বাকী অসমীয়া ভাষাটোক লৈ বিভিন্ন গৱেষণা চলি আছে মানুহে কৰি আছে আৰু সাংস্কৃতিক পৰিচয় এতিয়া সাং সংস্কৃতিত কি কি আছে অসমীয়া ভাষাত কিছুমান শব্দ আছে যুক্তাক্ষৰ সমাৰ্থক শব্দ ফকৰা যোজনা জতুৱা ঠাঁচ এইবিলাক আমাৰ সম্পদ অসমীয়া ভাষাৰ ব্যাকৰণিক ব্যাকৰণৰ সম্পদ বাকী ক'বলৈ গ'লে অসমীয়া ভাষাৰ সাংস্কৃতিক পৰিচয়ৰ ক্ষেত্ৰত আন এটা কথা হ'ল অসমীয়া গীত বিভিন্ন গীত মানে অসমীয়া মানুহে সেই ভাৱ নিৰ্দিষ্ট অসমীয়া ভাষাটোৰে যিবোৰ গীত মাত কবিতা ৰচনা কৰি থৈ গৈছে সেইবোৰ আমাৰ সম্পদ সেইয়াই আৰু এইখিনিয়ে ক'ব লগা